হেল্ল' কি কৰা ভাত পানী খালি দে ময়ো খালোঁ স্কুলতো পৰীক্ষা শেষ হয়ে আৰু তাকেতো ক'তবা ফুৰিব যাম বুলি ভাবিছা নেকি ত' পৰীক্ষা কেই তাৰিখে শেষ হ'ব অঁ আমাৰো ত্ৰিছ তাৰিখ মানত শেষ হ'ব তেনেকাই বতৰটাও গৰম ঠাণ্ডা হৈ আছে না এনেকৈ চাৰি পাঁচ তাৰিখ মানত যাওঁ ব'ল নহ'লে গোটেইগিলাই মিলি কেনে ঘৰৰ ফেমিলি দুটা মিলি তাকেতো

অঁ অঁ ঠিক আছে তেনেহ'লে বকুল খুৰাক কৈ থ'লে হ'ল কেই তাৰিখে যোৱা হয় আৰু অঁ অঁ তহঁতৰ ঘৰৰ মানুহখিনিক তহঁতে কৈ দিবি যে ইমান ইমান তাৰিখৰ ভিতৰত যোৱা হ'ব আৰু লগতেতো বতৰটো গৰম ঠাণ্ডাও হৈ আছে তাৰ কাৰণে মে কি কৰিব লাগিব ঠাণ্ডা গৰম দুটাৰে কাপোৰ ল'ব লাগিব যাতে তাতে যায় যাতে একো অসুবিধা নহয় অঁ চুৱেটাৰ অলপ ল'লে হ'ল গৰম দিনৰো কাপোৰ ল'লে হ'ল অঁ বাচ্ছা কাপোৰ ল'ব লাগিব লগতে তাতে গৈয়ে মানে খোৱাৰ কাৰণে অলপমান ঘৰৰ পৰাই কিবা পিঠা চিঠা এনেকৈ বনাই লৈ গ'লে হ'ল বাকীতো ভাত চাট অঁ পিঠা চাহবিলাক ৰাস্তাত খোৱাৰ কাৰণে পানীটাও ল'লে হ'ল তহঁতৰ ঘৰৰ কাৰণে যিখিনি লাগে তহঁতে ল'বি আমাৰ কাৰণে আমি যিখিনি লাগে পানী তেনেকৈ লৈ যোৱাৰ সুবিধাখিনি কৰি লৈ যাব লাগিব অঁ অঁ অঁ এই বিছ পঁচিছ বিছ পঁচিছজনমান যোৱা নিচিনাকৈ এনেকৈ গাড়ীখিন গাড়ীখন লৈ গ'লে হ'ল লৈ গ'লে হ'ল ঘূৰি আহিলে হ'ল আৰু যোৱাৰ যোৱাৰ দিনাখনতো প্ৰথমতে ৱাটাৰফলে চোৱা নে চেৰাপুঞ্জিতে যোৱা ক'ত গ'লে ভাল হয় তেনেকৈ অঁ অঁ অঁ তেতিয়াহ'লে নেক্সট দিনাখন দুদিন তিনিদিনটো সময় লাগিব নেক্সট দিনাখন ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলে হ'ল অঁ নেক্সট দিনাখন কিবা কৰিলে হ'ল কি নাম কয় প্ৰথমতে ৱাটাৰফলকেইটা চাই ল'লে হ'ল পিছত পিছৰ দিনাখন কিবা কৰিলে হ'ল এই কি কয় চেৰাপুঞ্জিত ঘূৰিলে হ'ল ৱাটাৰফলো ভালেকেইটা আছেনে আছে অঁ অঁ অঁ অঁ ঠিক আছে নাজানো অঁ অঁ হ'ব দে তেতিয়াহ'লে ঘৰৰ মানুহখিনি লগত কথা পাতি চা তিনি চাৰি তাৰিখটো ঠিক কৰি ল'লে হ'ল সুবিধা হ'ব অঁ অঁ ঠিক আছে দে তেতিয়াহ'লে কথা পাতিলে হ'ল অঁ ঠিক আছে অঁ হ'ব দিয়া দে ঠিক আছে দিয়া